মই কিতাপ এখন কিনিছিলোঁ লক্ষীমপুৰ গাজি বুক ষ্টলৰ পৰা কিতাপখন হৈছে ইউ জি ছি নেটৰ গাইড বুক কিতাপখনৰ যিটো বাইণ্ডিং বাইণ্ডিঙটো অলপ দুৰ্বল আৰু কিতাপখনৰ পেজসমূহ অলপ পাতলা হয় আৰু কিতাপখনে নতুন চিলেবাচখনৰ সকলোখিনি সামৰিব পৰা নাই